অঁ অ' কি খবৰ হে আছোঁ এনেকৈয়ে আৰু নমৰাকৈ কোনো ৰকম অ' এই তোহাৰ ওচৰত বোলে তাতে ৰাস হয় হে অ' কেনে ৰাস হাউলীৰ ৰাছ অঁ এনেই শুনি থাকোঁ হাউলীৰ ৰাস ডাঙৰ ৰাস বুলি কেনে ডাঙৰ হয় হে তাকেইতো

এইবাৰ যাম বুলি ভাবিছিলোঁ এনে থকা চকাৰ সুবিধা হ'ব নে নাই হোটেল চোটেল পোৱা যায় অ' খেলাখন লিগেল দিয়ে না একদম

লিগেলে ন খেলা বোলে বহুতকেইখন খেলা দিয়ে হাউলীৰ ৰাসত

আৰু টিকট পালে ৰাখিব হে মোক লগিন টিকট লাগিছিল খেলখন খেলিব মন আছিল লাগছিল দুই চাৰিটা আৰু বৰ বহুতো নালাগে এনেহেন অঁ মই মইতো যায়ে আছোঁ না অঁ যামে দুই একদিনাৰ ভিতৰত অঁ অঁ দে দে মই এনেই এখন যোগাযোগ কৰিম দে তোক লগ কৰিম তাতে না কি যাই আছোঁ দে যাই আছোঁ